আৰু বাহিৰৰ খোৱাৰ ভিতৰত বাহিৰৰ মানে কি আৰু ফাষ্ট ফুডটো যোনটো কয় যেনেকে চাওমিন ম'ম এইবিলাক মোৰ প্ৰিয় খাদ্য আৰু এইবিলাক মই খাই ভাল পাওঁ মানে